ভাৰতৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত সাংস্কৃতিক বিনিময় আৰু যোগাযোগত অসমীয়া ভাষাটোৰ এক প্ৰধান ভূমিকা আছে এতিয়া অসমৰ ওচৰে পাঁজৰে অসম প্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ সকলো কেইখন ৰাজ্যৰ লগতে সংযোজিত হৈ আছে যেনেকৈ অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম মণিপুৰ ত্ৰিপুৰা আৰু অকণমানকৈ পূৰ্ব বংগ পূৰ্ব বংগ বা বা বাংলাদেশ আৰু পশ্চিমবংগৰ লগতো অকণমান যোগ হৈ আছে এতিয়া অসমীয়া ভাষাটোৰ সৈতে বঙালী ভাষাৰ অকণমান সংমিশ্ৰণ ঘটি সেই এলেকাবোৰত মানুহবোৰে অসমীয়াৰ দ্বাৰা সাংস্কৃতিক বিনিময় কৰে তাৰ লগতে অৰুণাচল প্ৰদেশৰ বহুতো দাঁতি কাষৰীয়া এলেকাত মানুহে অসমীয়াৰে মত বিনিময় কৰে আৰু নাগালেণ্ডতো অসমীয়া ভাষাৰ আৰু নাগালেণ্ডৰ ভাষাৰ সংমিশ্ৰণ হৈ এটি ভাষা আছে তো সেইদৰে তাতে জোনবিল মেলা হয় আৰু বিভিন্ন যেনেকৈ এতিয়া বিভিন্ন ধৰণৰ সাংস্কৃতিক যেনেকৈ ফেছটিভেলবোৰ পতা হয় সেইবোৰতো অসমীয়া ভাষাৰ এটা অনন্য অৱদান আছে বুলি মই ভাবোঁ